খাদ্যৰ ভিতৰত মই আটাইতকৈ বেছি ভাল পোৱা খাদ্য হৈছে একচুয়েলি বনাই পোৱা খাদ্যবোৰ হৈছে গাহৰি তাৰপিছত বিৰিয়ানি বনাইও বহুত ভাল পাওঁ আৰু লাই শাক দি গাহৰিটো খাইছা আমি সকলোটো খাইয়েই আছোঁ আৰু পটল দি চব্জি বেঙেনা ফ্ৰাই আৰু পনীৰ চব্জি সেইকেইটা সকলোৱে খাই পাইছে তাৰমাজত মই আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম সেইটো হৈছে চিকেন বিৰিয়ানি কেনেকৈ বনাব লাগে চিকেন বিৰিয়ানিত কিন্তু এটা কথা লক্ষ্য কৰা যোনটো চিকেন আছে সেই চিকেনটো এদিন আগতে মেৰিনেট কৰি ধুনীয়াকৈ মছলা চছলা দি ফ্ৰিজৰ ভিতৰত সোমাই থ'ব লাগে তেতিয়াহে খাই মজা এটা পোৱা যায় এতিয়া ৰেচিপিটো কওঁ বাৰু প্ৰথমতে একৰ পৰা দুটা তেজপাত এক ষ্টাৰ এনিছ ঠিক আছে তাৰপিছত দহটা পৰা বাৰটা গ্ৰীণ কাৰ্ডমমছ বা সেইজীয়া ইলাচি দিব পাৰা তাৰপিছত দুই ইঞ্চি পিছ ডালচেনি তাৰপিছত এটা কালী ইলাচি দেৰ চামুচ ক'লা ইলাচি তাৰপিছত দেৰ চামুচমান মৌৰী বুলি কয় বা আমি ফেন্নেল ছিডছ বুলি কওঁ তাৰপিছত জালুক দিব পাৰা দেৰ চামুচ তাৰপিছত আঠটা ক্ল'ভছ বা অসমীয়াত আমি ক্ল'ভছ বুলিও কওঁ তাৰপিছত এক চামুচ কেৰাৱে বীজ বা কেৰাৱে চীডছ বুলি কওঁ বা যিটোক আমি চাহী জিৰা বা চাবুট কিউমিন বুলিও আমি ক'ব পাৰোঁ তাৰপিছত দুই টুকুৰা মে'চ দিব পাৰা আৰু লগতে অকণমান নাটমেগ দি যদি ধুনীয়াকৈ সেইটোক মেৰিনেট কৰা তেনেহ'লে কিবা এটা খাই ভাল লাগে তাৰপিছত দি দিলা তুমি চাউল কেইটা আৰু যোনকেইটা মাংস মাংসটো থৈছিলা সেই মাংসকেইটা দি দিলা একেলগে মিলাই মেলি যেতিয়া বনাবা আৰু যেতিয়া খাবা মানে সকলোৱেটো খায়েই সেনেকৈ বনাই খালে আৰু মোৰ ৰেচিপিটো যদি ফ'ল' কৰা হয় তেনেহ'লে আৰু ভাল লাগে খাই